একৈছ এঘাৰ উনৈছশ আঠসত্তৰ দহ তিনি উনৈছশ সাতান্নবৈ চৌবিছ বাৰ উনৈছশ নিৰান্নবৈ একৈছ আঠ দুইহাজাৰ তিনি একত্ৰিছ বাৰ দুইহাজাৰ তেইছ